মই লোন এটা ল'লোঁ লোন এটা লৈ নিজৰ ঘৰত লোকেল কুকুৰা হাঁহ কুকুৰা গৰু ছাগলী আছে কাৰণে যিহেতু আছে কষ্ট হয় বুলিহে মই আনক বেলেগ এঘৰত লৈ পেলাই তেওঁলোকে ব্ৰইলাৰ ফাৰ্ম খুলিলে ব্ৰইলাৰ ফাৰ্ম খুলি তেওঁলোকে হয়তো পঞ্চল্লিছ দিনত পোহে বিকে এতিয়া দানাখিনি কিনিব গ'লেও বহুতখিনি এতিয়া এবাৰ কিনিলোঁ চল্লিছ হেজাৰ টকা ব্ৰইলাৰ চল্লিছ হেজাৰ টকা ব্ৰইলাৰ কিনি দানাত গুচি গ'ল নাই কমেও প্ৰায় ত্ৰিছ পঁয়ত্ৰিছ হাজাৰমান দানাত গ'ল বেছি হ'লেও কম নহয় তাৰ ভেকচিন আছেই ভেকচিনতো বহুতো গ'ল এতিয়া ছদিনৰ পৰা ধৰি আৰম্ভণি কৰিব লাগে ভেকচিনো দিব লাগে অন্য গাঁৱলীয়া দৰৱ পাতিও দিব লাগে দি মেলি সেইখিনি কৰোঁতে বহুতখিনি যায়গৈ তাৰপা তেওঁলোকে ব্ৰইলাৰ মাহেকত চল্লিছ পঞ্চল্লিছ হাজাৰ টকা তেওঁলোকে ব্যৱসায় কৰে ব্যৱসায় কৰি সমান ভাগ হয় আৰু মই তেওঁলোকক ব্যৱসায় কৰি দিছোঁ যে হেৰি কৰি লৈ দিছোঁ ব্ৰইলাৰখিনি আৰু গোহালিটো বনাওঁতে মোৰ বহুতখিনি ক্ষতি কষ্ট হ'ল সময়ো লাগিলে বহুত দিন লাগিলে দুমাহমানেই লাগিলে ব্ৰইলাৰ ঘৰটো বনাওঁতে বনাওঁতে ৰিপায়াৰিং কৰোঁতে বাঁহৰ চাং টাং বনাওঁতে সেইবোৰ কৰোঁতে মেলোঁতে তাপা আকৌ চাৰি হেৰি কৰিবলগীয়া হ'ল তিৰপাল ধাকিবলগীয়া হ'ল আকৌ ভাগে ভাগে লাইট দিবলগীয়া হ'ল আৰু পানী যোগান তাৰ উপৰি আকৌ এতিয়া ঠাণ্ডাদিনত কাৰেণ্টৰ হিট দিবলগীয়া হ'ল কাৰেণ্টৰ গেছ আৰু হেৰি চিলেণ্ডাৰ কিনিবলগীয়া হ'ল তেনেকে দিওঁতে মেলোঁতে বহুতখিনি খৰচা হ'ল খৰচা হ'ল তদুপৰি তেনেকুৱা খৰচা হ'ল যেনেকে তেনেকে প্ৰফিট এটা হৈছে মোৰ নিজৰখিনি চাব নোৱাৰোঁ কাৰণে মই তেওঁক দি দিলোঁ সেইভাগে তেওঁক কৰিলে কৰি মেলি এতিয়া বৰ্তমান কৰি আছে প্ৰথম একোটা বিকিলে তেওঁলোকে ইভাগেও বিকে এভাগে ঘৰত মানুহ নিয়ে তেতিয়া প্ৰথম একোটা বিকিলে তাত পালে ভালেমানখিনি পইচা ময়ো দিন হ'ল এতিয়া পাহৰিলোঁ চল্লিছ পঞ্চল্লিছ দিনত নিয়েহি ব্ৰইলাৰখিনি নিয়ে হয় চাৰি কেজি পাঁচ কেজি তেনেকুৱা হয় কিছুমান চাৰে তিনি কেজি হয় তেনেকে খোৱা লোৱাৰ ওপৰত কথা কিন্তু তেওঁ দিওঁ সেনেকে তেওঁ সেনেকে কৰি সমান প্ৰফিটটো মানে ভাগ হয় তেওঁ আধাখিনি লয় মই আধাখিনি দিওঁ এতিয়া চাবলে গ'লে যদি মাহেকত বিছ হেজাৰ টকা হয় এতিয়া ছমাহত ধৰক হেৰি হ'ব বহুতখিনি পইচা হ'ব মাহেকত বিছ হেজাৰ হ'লে মানে তেনেকে কৰি বিকি মেলি তেওঁ বিছ হেজাৰ পালে দহ হেজাৰ দহ হেজাৰটো কৈ ভাগ হয় তেওঁ আকৌ ইভাগেও লয় ইভাগেও বিকে ইভাগেও তেওঁৰো আছে ইভাগেও হাঁহ কুকুৰা তেনেকে কৰি

এতিয়া ব্যৱসায় কৰিব গ'লেও বহুতখিনি শক্তিবলো লাগে ধৰক কেতিয়াবা বেমাৰ আজাৰৰো কথা আছে বা কিবা এটা খৰচা পাতিৰ কথা ল'ৰা ছোৱালী স্কুলত যোৱা চাইকেলৰ পৰা আদি কৰি স্কুটি এখন ল'লেও ধৰক মাহেকীয়া ইনষ্টলমেনখনি দিব লাগে বা মোৰ মাহেকত সেইখিনি পইচা ওলাই আহে আৰু যেনেকে হওক বা লোকেল কুকুৰা হ'লেও মাহেকত তিনজনী বিকিব পাৰিলে বাৰশ টকা বা ব্ৰইলাৰ হ'লেও বিকিবলৈ হ'লেও ব্ৰইলাৰো কেজিও তেনেকে বৰ কিবা নহয় এতিয়া তিনিশ নে চাৰে তিনিশ হৈ আছে তেনেকে কৰি বিকো এনেকে এটি দুটিকেও বিকো বা ডেইলি বেপাৰী আহিও নিয়ে বা মাহেকৰ মূৰতো নিয়ে বা চল্লিছ দিনত হ'লে মানে গোটেই আৰু সেনেকে বিকি দিওঁ আৰু হয় গৈ সেনেকে পৰিমাণত কৰোঁতে এতিয়া সময়ো লাগে সময়লৈ বহিও থাকিব নোৱাৰোঁ মানুহজনী বা কাম কাজ কৰোঁতে মেলোঁতে দিনটো যাই গৈ কুকুৰাখিনিৰ যত্ন এটাৰ উপৰি এটা দানা দিব লাগে বা ভেকচিন মাৰিব লাগে বা যিহেতু হেৰি কৰিব লাগে কিমানখিনি কৰোঁতে মেলোঁতে হৈ থাকে নহয়গে সেইটো কৰোঁতে সেইটো কৰোঁতে কুকুৰা প্ৰথমৰ পৰা এতিয়া যিভাগে এতিয়া কুকুৰা মেচিন এটা আনিলোঁ কুকুৰা উমনি দিয়া এতিয়া পোৱালি কিছুমান কুকুৰা পোৱালি উলিয়াই কিছুমানে এতিয়া পোৱালি মই কুকুৰা মেচিন এটা আনিলোঁ গোটৰ বাবে গোটৰ ফালৰ পা কুকুৰা মেচিনটোত পোৱালি উমনি দিলোঁ তাৰে পোৱালি উলিয়ালে ডেইলি লুটিয়াব লাগে এতিয়া ডেইলি লুটিয়াব লাগিব দুবাৰ তিনিবাৰকে এতিয়া দুদিনৰ সপ্তাহ পোন্ধৰ দিনৰ মূৰত পোৱালি উলিয়াব পোৱালি উলিয়ালে তেওঁলোকক দানা পানীও দিব লাগিব কেনেভাৱে এতিয়া ধুনীয়াকে মানুহ ৰাখিছোঁ হাজিৰা বাবে এতিয়া হাজিৰা মানুহ এজনী দুজনী নহয় সেনেকে ৰাখি পেলাই হাজিৰাও দিব লাগে ডেইলি মানুহক হাজিৰাত দুশ টকাকে হাজিৰাও দিব লাগে হাজিৰা দি মেলি ৰখা বা গঁৰাল চাফা কৰিবলে ব্ৰইলাৰ ঘৰ চাফা কৰিবলে গাহৰি বা কুকুৰা গঁৰাল চাফা কৰোঁতে মেলোঁতে বহুতখিনি সময়ো লয় সেইখিনি পৰিৱৰ্তনতে বহুতখিনি সময় লয় সেইখিনি কৰোঁতে মেলোঁতে সেনেকে আৰু কিমানো পাম আৰু পৰা এতিয়া কুকুৰা পালনৰ কথা এতিয়া চাবলে গ'লে বহুতখিনি কষ্ট তাকে চিন্তা কৰি এবাৰ নকৰোঁ যেন লাগি যায় তাৰপা ভাবোঁ এতিয়া নকৰিলে উপায় নাই এতিয়া নিজে মানুহজনী খাবলে ববলে হ'লেও কিমানখিনি কষ্ট সেই ঠিক তেনেকে এতিয়া প্ৰথমৰ পৰা পোৱালি কুকুৰাজনী আনিলোঁ পুহিলোঁ পুহি ছমাহ পুহি পোহাৰ পিছত কণী পাৰিলে তেওঁক আকৌ যত্ন যত্ন লৈ পোৱালি মুনি দিব লাগিব তেতিয়া পোৱালি ওলাব পোৱালি ওলোৱাৰ পিছৰ পৰাই এতিয়া ঠাণ্ডাত কিভাগে যত্ন গৰমত কিভাগে যত্ন এতিয়া গঁৰালটোতো বাৰে পাতি বাৰে পাতি কৰি লাগিব বা গৰমত গৰম ঠাণ্ডাত ঠাণ্ডা সেনেকে কৰি কৰ কৰোঁতে মেলোঁতে তেনেকে বহুতখিনি সময়ো যায় সেনেকে কৰোঁতে মেলোঁতে পোৱালি উলিয়ালেও এতিয়া ভাগে ভাগে বস্তা বা কিবা গৰম এনেকে দি পেলাই থ'ব লাগিব তেহে হ'ব বা হাঁহৰ হ'লেও হাঁহৰ ইমান এটা কষ্ট নহয় বাৰু হাঁহৰ কষ্ট নহয় কেলে তেওঁলোকৰো ঠাণ্ডা নাই গৰমতে থাকে তেওঁলোকৰ খালি এটা কথা এইটো মাহত চ'ত মাহত উলিয়ালে মানে হাঁহৰ মূৰ ঘূৰাই সেইটো এটা বহুতখিনি লছ হৈ যায় সেইখিনিতে লছ বহুখিনি হয় কিহৰ কাৰণে কিছুমান ভাল হয় পোৱালি কিছুমান বেয়াও হয় পোৱালি এতিয়া মূৰ ঘূৰাই মূৰ ঘূৰাই মৰে সেইখিনি মৰোতে মেলোতে বহুতখিনি লছো হয় কেতিয়াবা লাভো হয় সেই তেনেকে কৰি হাঁহত সেনেকে লাভ নহয় হাঁহত লাভ নহয় কেলে সিহঁতি কুকুৰা নিচিনা নহয় এই পোৱালি এৰিলে কণী পাৰিলে পোৱালি এৰিলে কণী পাৰিলে হাঁহে বহুত এটা হ'লেও আৰু খাবলে বুলিবলে হাঁহৰ দামো বেছি হাঁহৰ কেজি ছিষ্টেম নাই এনেকে সেইমতে দি আৰু এনেকে কৰি মেলি এতিয়া হাঁহো পুহিব গ'লেও লছ কুকুৰা পুহিব গ'লেও লছ এইভাগে নুপুহিলেতো উপায় নাই পুহিবতো লাগিব আগবাঢ়িছোঁ যেতিয়া নেকি এতিয়া এইবাৰ যিখিনি পালোঁ যোৱা বছৰ পাইছিলোঁ অকমান তাতকে কম পৰিমাণে এতিয়া এইবছৰ পাইছিলোঁ তাতকে অকমান পৰি বেছি পৰিমাণে সেইকাৰণে এইবাৰ আকৌ আশা কৰি বেলেগকো সেয়া এটা মই লোন এটালৈ তেওঁ দি দিলোঁ ব্ৰইলাৰ ফাৰ্ম খুলিবলে এতিয়া কিমানখিনি পাৰে কিমানখিনি নাই এতিয়া যোৱা বছৰ যিমানখিনি হৈছিলে যোৱা মাহত বছৰত হয় যোৱা মাহত এইবাৰ তাতকে অকণমান বেছি সবজন লাগিছে তেওঁ আৰু ডেইলি দুটা এটাকে মৰিও থাকে ব্ৰইলাৰটো লছ হয় হ'লেও আৰু ব্ৰইলাৰ দি দিছোঁ মই নিজে লোকেল কুকুৰা পুহি তেওঁক ব্ৰইলাৰখিনিকে দি দিছোঁ তেওঁ বুলিব তেওঁ বিকিলে কিনিলে ব্ৰইলাৰ ল'ৰা ছোৱালী পঢ়াইছে ল'ৰা এটা ছোৱালী এজনী আকৌ স্কুটিও ল'লে বাৰু বা এনেকে গোটো আছে তেওঁলোকৰ গাড়ীও আছে তেওঁলোকৰ খেতি পথাৰো আছে বা মানুহ তেওঁলোকৰ সৰহ সেইকাৰণে তেওঁলোকে ব্ৰইলাৰখন যত্ন কৰিব পাৰিব বুলি দিলে মই অকলশৰীয়া মানুহ হাঁহ কুকুৰাই চাম নে এইফালে ব্ৰইলাৰকে চাম ক্ষতি কষ্টও কৰিব নোৱাৰে সেইকাৰণে মই তেওঁক দি দিলোঁ তেওঁ এতিয়া যিখিনি মই দিলোঁ তেওঁবাৰ সেইখিনি ধুনীয়াকে প্ৰতিপালন কৰিছে সেইভাগে ধুনীয়াকে দিও আছে বাৰু পুহিছেও যত্নও লৈছে পইচা পাতিও সেইভাগে ঠিকে ধুনীয়াকে কৰি আছে তেওঁ এতিয়া আকৌ দানা আছে দানাখিনি কিনিব লাগে কিবা কৰিব লাগে বা ভেকচিন দিব লাগে বা পটাছ মাৰিব লাগে বা যত্ন কৰিব লাগে সেইখিনি কৰোঁতেও বহুতখিনি সময় সুবিধাও যায়গৈ এতিয়া তেওঁলোকে যেতিয়া হাজিৰা মানুহ তেওঁ দুগৰাকী তেওঁ লগাই থৈছে আমাৰ নিজৰ ঘৰত দুগৰাকী লগাই মেলি সিমানখিনি কৰোঁতে মেলোঁতে বহুতখিনি সময়ৰ নাটনি হয় বাকীখিনি লোকেলখিনিও চাব নোৱাৰা হৈ যায়গৈ তেনেকে খেতি পথাৰৰ দিনত বেছি অকমান দিগদাৰ হয় আৰু